স্কুলীয়া জীৱনত মোৰ প্ৰিয় বিষয় আছিল গণিত অৰ্থাৎ মেথেমেটিক্স আৰু কিয় বুলি ক'বলৈ হ'লে মই মোৰ দেউতা এম ই স্কুলৰ অৰ্থাৎ মাধ্যমিক স্কুলৰ টিচাৰ আছিল গতিকে তেওঁ মেথচৰে টিচাৰ আছিলে আৰু মই যেতিয়া প্ৰাথমিক পৰ্যায়ত পঢ়ি আছিলোঁ তেতিয়াও কি হৈছিলে মই দেউতাৰ পৰাই মানে ওপৰৰ ক্লাছৰ মই যদি ক্লাছ থ্ৰী ফ'ৰতে আছিলো দেউতাই তেতিয়া মোক ক্লাছ ফাইভ ছিক্স ছেভেন এইবিলাকৰ অংকও কৰিব দিছিল আৰু তেনেকৈ অংক কৰি কৰিয়েই ঘৰত মানে স্কুলতকৈয়ো বেছি মই ঘৰত অংক কৰিব লগা হৈছিল দেউতাৰ কাৰণে গতিকে তেনেকৈয়ে হয়তো গণিত ছাবজেক্টটো মোৰ কাৰণে অলপমান উজু হৈ গৈছিল আৰু প্ৰিয়ও হৈ পৰিছিল ঠিক এনেদৰে কোনটো বিষয় মোৰ কঠিন যেন লাগিছিল বুলি ক'লে কঠিন বুলি এনেই নৰ্মেলি আমি গণিত বিষয়টো আমি কঠিন পাওঁ বাৰু কিন্তু গণিত বিষয়টো মোৰ কাৰণে একেবাৰেই কঠিন নাছিল আৰু ক'ব গ'লে কঠিন হিচাপে ক'ব গ'লে মই তেনেকে কোনো পাৰ্টিকোলাৰ ছাবজেক্ট নাই তথাপিও মানে মই পঢ়ি বেয়া পাইছিলোঁ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ বিজ্ঞানৰ যোনখিনি বস্তু আছিলে সেই বস্তুখিনি মই পঢ়ি বেয়া পাইছিলোঁ বাকী কঠিন লগা বুলি একো নাছিল বাৰু কিন্তু জাচ মই নিজেই পঢ়ি বেয়া পাইছিলোঁ সমাজ বিজ্ঞান আৰু বাকী স্কুলীয়া জীৱনৰ সুখৰ স্মৃতি বুলি ক'বলৈ হ'লে গোটেই স্কুলীয়া জীৱনটোতো সুখেই আছিলে গোটেই স্মৃতিখিনিয়ে সুখৰে হয় বাৰু স্কুলীয়া জীৱনত এনেকুৱা একো নাছিলে যে দুখৰ স্মৃতি বা কিবা গোটেই স্কুলৰ গোটেই জীৱনটোৱে মই এতিয়া ক্লাছ ওৱানৰ পৰা ফ'ৰলৈকে এখনত তাৰপিছতে ক্লাছ ফাইভৰ পৰা ছেভেনলৈকে এখনত এইটৰ পৰা ক্লাছ টেনলৈকে এখনত তিনিখন স্কুলত পঢ়িছোঁ স্কুলীয়া জীৱনটোত মোৰ গতিকে সেই স্কুলীয়া জীৱনটোত প্ৰতিখন স্কুলতে বহুত কাহিনী আছে আৰু গোটেইবিলাক সুখৰ স্মৃতিয়েই আছে আৰু যদি এটা বুলি ক'বলে যাওঁ এটাটো তেতিয়াহ'লে ক'ব গ'লে লগৰখিনিৰ লগত যোনখিনি সময় পাৰ কৰিছোঁ হয়তো একেলগে ক্লাছত পাৰ কৰা সময়খিনি বা একেলগে খেলি পাৰ কৰা সময়খিনি আৰু বিশেষকৈ হাইস্কুলীয়া জীৱনটোত আমি স্কুলৰ পৰা বাহিৰতো একেলগে ক্ৰিকেট খেলিব গৈছিলোঁ এটা ক্ৰিকেট টীম আছিলে আমাৰ গতিকো সেইখিনি স্মৃতিয়েই স্কুলীয়া জীৱনত সুখৰ স্মৃতি আছিল